হেল্ল' বিশ্বনাথ চাৰিআালিত বুক চেন্টাৰত লাগিছেনে মই আপোনাৰ প্ৰায় এক বছৰৰ পূৰ্বে এটা বেগ কিনিছিলোঁ আপোনালোকৰ দোকানৰ পৰা বেগটোৰ মানে বহুতেই ভাল আছিলে কোৱালিটিটো পুমা আছিলে বেগটো মানে এক বছৰ ধৰি বেগটো বহুতেই ভালকৈ চলি আছে মানে তাৰ কালাৰ যোৱা নাই ধৰক সাধাৰণতে সাধাৰণ বেগবিলাকৰ চেইনবিলাক ছমাহৰ পাঁচ মাহ ছমাহ এনেকুৱাৰ ভিতৰতে বেয়া হৈ যায় কিন্তু মোৰ বেগটো তেনেকুৱা হোৱা নাই মানে বহুত ভাল হৈ আছে গতিকে মই ভাবিছোঁ যে মোৰ লগৰ সকলোৱে এনেকুৱা বেগ পাওক সেইবা সেয়েহে মই আপোনালোকৰ দোকানলৈ লৈ যাম বুলি ভাবিছিলোঁ আপোনালোক কি কি মানে বাৰত বহে আৰু কেতিয়া বহে মোক জনাবচোন মই লগৰখিনিক লৈ যাম এদিন আপোনালোকৰ দোকানলৈ আৰু দাম দৰ হয় কেনেকুৱা হয় সেইটো মোক জনাব মোৰ কন্টেক্ট নম্বৰ আপোনাক দিয়া হ'ব